হেলৌ হয় মই আপোনালোকৰ নাম্বাৰটো অনলাইন ৱেবচাইটত ছাৰ্চ কৰি থাকোতে পালোঁ

মোৰ পুৰণা আগতে টিভি এটা আছিলে অঁ মই নতুন এটা ল'ব বিচাৰিছোঁ মই সেইকাৰণে জানিব বিচাৰিলোঁ যে আপোনালোকৰ ৱেবছাইটত যদি মই মানে কিনো তেতিয়া মানে আপোনালোকে মোক ঘৰলৈকে বস্তুটো ডেলিভাৰী দিব পাৰিবনে নোৱাৰিব সেইটো জানিব কাৰণে ফোন কৰিলোঁ অঁ মোৰ ঠিকনাটো হ'ল আপোনাৰ গোলাঘাট ডিষ্ট্ৰীক্ট পিনক'ড ছেভেন এইট ফাইভ ছিক্স জিৰ' টু হয় আপোনাৰ বাছ ষ্টেণ্ডৰ ওচৰতে মোৰ ঘৰ হয় হয় হয় মই আপোনাৰ বত্ৰিছ ইঞ্চিৰ কিনিব বিচাৰিছোঁ হয় মানে আগৰটো মানে চাই আজিকালি মানে ধৰকচোন চবেই এল চি ডি য়েই ইউজ কৰে আপোনালোকৰ এণ্ড্ৰইদ কিবা আপোনাৰ ইণ্টাৰনেটৰ সুবিধা থাকে কিবাকিবি সেইবিলাক বহুত ধৰণৰ সুবিধা থাকে সেইকাৰণে মই ল'ব বিচাৰিছোঁ হয় হয় আপুনি মোক মোৰ এড্ৰেছত ডেলিভাৰী হ'ব নহ'ব আপুনি মোক চাই জনাই জনাৱকচোন ঠিক আছে মই অলপ দেৰি ওৱেইট কৰিছোঁ বাৰু হয় আছে ন ঠিক আছে বাৰু ধন্যবাদ দিয়ক তেতিয়াহ'লে মই অৰ্ডাৰটো কৰি দিছোঁ তেতিয়া ঠিক আছে ধন্যবাদ ধন্যবাদ